বিহুত আমাৰ বিভিন্ন ধৰণৰ কাম হয় আৰু বিহুত আমাৰ এসপ্তাহৰ আগতে ঘৰ চফা কৰা কাপোৰ ধোৱা ঘৰ মুচা বিভিন্ন ধৰণৰ কাম কৰা হয় মাঘ বিহুত আমাৰ মেজি জ্বলাওঁ মেজি জ্বলাই আমাৰ খেৰেৰে নৰাৰে মেজি বনোৱা হয় আৰু ভেলাঘৰো বনোৱা হয় উৰুকাৰ দিনাখন ভোজ ভাত খোৱা হয় ৰাতি আৰু মাঘৰ বিহুৰ দোমাহীৰ দিনাখন মেজি জ্বলোৱা হয় আৰু ব'হাগ বিহুত গৰু গা ধুওৱা হয় বিশেষকৈ আমাৰ ওচৰত নদী নাই সেইবাবে পুখুৰীত গৰু গা ধুওৱা হয় আৰু গৰু গা ধুওৱাৰ পিছত ডাঙৰ সৰুৱে ডাঙৰক সেৱা কৰা হয় বিহুৱান দিয়া হয় আৰু চাহ জলপান খোৱা হয় আৰু ঘৰত আলহী আহিলে চাহ জলপান দিয়া হয় পিঠা দিয়া হয় আৰু বিহুত কাতি মাহত কাতি বিহু পালন কৰা হয় কাতি বিহুত পথাৰত চাকি জ্বলোৱা হয় এইদৰে বিহু পালন কৰা হয়